হয় কোনে কৈছে অঁ কওকচোন ছাৰ মই মানে মোৰ ছাৰ গাটো বেছি ভাল নাছিলে ত' কেইটা দিন ধৰি মানে জ্বৰ জ্বৰ আছিলে তাৰ পিছত ভালকৈ খাব পৰাও নাই মানে গাটোও বিষাই আছিলে সেইকাৰণে স্কুল মানে যাবলৈ মন যোৱা নাছিলে ত' ছাৰ সেইকাৰণে যোৱা নাই এইকে এইকেইদিন অঁ ছাৰ মই নিশ্চয় দিম আৰু ছাৰ মই এপ্লিকেশ্যন দিম লগতে ছাৰ যোনজন ডক্তৰ দেখুওৱাইছো ছাৰ মোৰ হেৰিও আছে এই কি কয় ৰিচিপ্টো আছে বাৰু প্ৰেচকিপচন ছাৰ মই এইটো লগত গাঁঠি এপ্লিকেশ্যনটো দি দিম নেক্সট যেতিয়া মই স্কুললৈ যাম ছাৰ আছে হয় অঁ অঁ অঁ ছাৰ এইয়া

হয় ছাৰ হয় ছাৰ ছাৰ মই ঠিক আছে ছাৰ থেংক ইউ ছাৰ মই মানে মানে মই ট্ৰাই কৰিম মই যেতিয়াই নেক্সট যাম মই গোটেইখিনি হেৰি এপ্লিকেশ্যন চেপ্লিকেশ্যন লিখি লৈ ধুনীয়াকৈ গৈ কলেজত জমা দি দিম হয় ছাৰ হয় হয় ছাৰ আচ্ছা আচ্ছা অঁ অঁ অঁ ছাৰ ছাৰ ছাৰ মই অহা সোমবাৰে যাম মানে কাইলৈ দেওবাৰ ত' সোমবাৰলৈকে মই যাম স্কুললৈ অঁ অঁ অঁ ঠিক আছে ছাৰ মই অঁ অঁ অঁ